ভাওনা চাবলে যাব নেকি

এই যাম বুলি মইয়ো ভাবিছো হেৰি নহয় হেৰি ক'ত হ'বনো

কোন কোন যাব

তাকে সেই বতৰো ভাল নহয় নহয় সোনকালে যাম আও তেনেহ'লে খোজকাঢ়ি যোৱা কথা সোনকালে ঘূৰি আহিবগে লাগিব নাটকখন কি বাও গম পাইনি

ওলাওক তেনেহ'লে মই ওলাম বাৰু সোনকালে সোনকালে ঘূৰি আহিমগে